তৃষ্ণা কি কৰিছা ময়ো এনেই কিনো কৰিবা বেকাৰ মানুহ এই ঘৰত কথা শুনি শুনি আমনি লাগিছে আৰু তাকে মাথাটো বেয়া হৈছে তোমালৈকে ফোন এটা কৰোঁ কিনো কৰিছা তাকে অঁ ইমান অসুবিধা চাকৰি বাকৰিও নাই এই এই পৰীক্ষাখন পাতিছে পঢ়িও পেলাইয়ো পোৰা নাই চান এইবোৰ বাদ দিয়া এইবিলাক বাদ দিয়া পঢ়া শুনা চাকৰি বাকৰি বাদ দিছোঁ আৰু ময়ো আশা বাদ দিছোঁ তাকে বোলো মই তোমালে কথা এটা মানে ক'বলে ফোন কৰিলোঁ তুমি বা কি কোৱা এতিয়া

তুমি যদি ভাবা বোলো দুইজনী আলোচনা এটা কৰি চাওঁ তাকে নাই এইকেইদিন অলপ চিন্তা কৰিলোঁ কি কৰিলে ভাল হ'ব

এতিয়া ধৰা খেতি বাতি কৰিবতো আমি নোৱাৰোঁ ব্ৰইলাৰ পুহিলেও ধেৰ লাগি থাকিব লাগে গাহৰিটোৱে আছে যোনটোৱে যি টি খায় অঁ তাকে অকণমান যদি তুমিও তাকে যদি তুমি অকণমান ভাবা তেতিয়াহ'লে অকণমান চিন্তা চৰ্চা কৰি দুইজনী লগ লাগিলেহেঁতেন আগৰ পইচা দুটামান আছে সেইকেইটা দিয়ে পোৱালি ছোৱালী আনিলোহেঁতেন পিছত কিবা কৰিলোঁহেঁতেন আৰু

কিবা আমাৰ পেলনীয়া বস্তু থাকিলেও খোৱা বস্তু খায় কিমান কাৰোবাক কাৰোবাক সুধিব লাগিব ডাঙৰ মানুহক আইডিয়া নাই নহয় আকৌ গাহৰি অকণমান যি হ'লেও ভয়ো লাগে দিয়াচোন ডাঙৰ নহয় জেগাটো চাব লাগিব এতিয়া গোন্ধ ওলালে মানুহৰ গালি খাম ভালকে কৈ দিয়া আমি দায়িত্ব ল'ব পাৰিমনে নোৱাৰিম আকৌ জেগাটো গঁৰাল এটা বনাব লাগিব ওখ চাই পকা দি পানীৰ ব্যৱস্থাটোও কৰিব লাগিব

মোৰ মই তাকে ময়ো তাকে ভাবিছোঁ মোৰ হাতত দুটকা মান আছে মানে মোৰ এতিয়া তিনিটামান পোৱালি আনিব পাৰিম আৰু এটাত ধৰা পাঁচ হেজাৰ ছয় হেজাৰ এনেকুৱাকে লৈয়ে নহয় মোৰ হাতত ধৰা বিশ হেজাৰমান টকা এটা আছে আকৌ ধৰা এতিয়া তেতিয়া আকৌ জেগাটো বনাব লাগিব নহয় জেগাটো আকৌ বনাব লাগিব নহয় সেইটো বাৰু থুলমূলকে কৰিব লাগিব এইটো আমাৰ ঘৰতে পাছফালে পাৰিম বাৰু সেই বাৰীৰ চুকলৈ

তাকে ঘৰতো মই কৈছোঁ বাৰু কথাটো

তাকেই

ত' হেৰি কৰিব পাৰি এই ক'ৰবাত ভেকচিন চেকচিন দিয়া নহয় এই আজাদৰ হেৰি ভেটেনেৰী ডক্তৰৰ লগত কথা চথা পাতিব লাগিব কৰিলে ভালকে কৰিব লাগিব ভেকচিন চেকচিন দিয়া তাকেটো এই তাকে একো আইডিয়াও নাই

প্ৰথম তালে গৈ পেলাই অঁ তাকে সেই তাত

এই পঁচিছ তাৰিখে তালে গৈ অলপ আইডিয়াটো লৈ লওঁ তাৰপিছতে আহি সেই মানুহ বিচাৰিব লাগিব হেৰি বনাবলৈ আৰু গাহৰি পোৱালি সেই মিচিং গাঁৱৰ পিনে পায় তাতে খবৰ কৰিমগে দুইজনী ওলাবা তাকে এই বজাৰ কিবাবিলাকত ওলায় কিন্তু আমি মানুহৰ ঘৰলৈ বিচাৰি যাব লাগিব মিচিং গাঁৱত

অঁ তাকেহে তাকেহে এই মোৰ চিনাকিও আছে অকণমান তালৈকে যাম দিয়া

এই পঁচিছ তাৰিখে আমি দুইজনী গৈ আহোগে তাৰপিছত আহি চিন্তা কৰিম আৰু আৰু আজিকালি গাহৰি বৰকে কচু চচু কিনা দানা পায় নহয় এই যে বস্তা বস্তাই ক'ৰবাত ক'ৰবাত পায় মোৰ বৰ আইডিয়া নাই তথাপিও জানো আৰু এই কিনা দানা পাই সেইবিলাক আনি সিজাই দিলেও হয় আকৌ ভুচি চুচি গাঁৱৰ মিলৰ পৰা আনিব পাৰিম অঁ তেনেকুৱাই কৰিম অঁ মিলত নহ'বা দি থৈ হে আহো সিহঁতক সেইটোৱে কৰিব লাগিব নাই একদম ফাষ্ট্ৰেটেডেড হৈ' গৈছোঁ সেইকাৰণে বোলো কিবা নহয় কিবা এটা কৰিবই লাগিব আৰু বোলো নাই তুমি চাথ দিবা নিচিনা লাগিলে সেইকাৰণে ফোন কৰিলো আৰু তুমি জনাবা ঘৰত নাই এতিয়া লাজ পিচ কৰি লোৱা নাই আৰু মানুহে ক'লে ক'ব আৰু গাহৰি পুহিছ বুলি উপায় নাই আৰু তাকেতো একো নাই আজিকালি গাহৰি পুহি মানুহ যথেষ্ট এতিয়া ধৰা এটা পোৱালী বেচিলে পাঁচ হাজাৰ ছয় হেজাৰ পাই দিয়াচোন আকৌ গাহৰি মাংসটো দাম জানাই প্ৰথম অকণমান কষ্ট হ'ব

তাকে উপায় নাই কিন্তু বাকী কামতকে এইটো কামত অকণমান কষ্টটো কম ন ধৰা ইমান ইমানো যত্ন ল'ব নালাগে বহুত বেছি যত্ন গৰম দিলেও একদম গৰম দিন আহিছে একদম গৰম দিলেই মৰি মৰি যায়

সেয়াই ফোনৰ ডিমাণ্ড হ'লেও নোৱাৰি দিয়া এই মই আজৰিয়ে দিয়াচোন ঘৰতে থাকোঁ আহিবা তাকে আহিবা দিয়া হ'ব দিয়া আমি লগ পাই পাতিম দেই ভালকে চিন্তা কৰিবা ঠিক আছে বাৰু দিয়া